আজিপা তিদিনমানৰ আগতে এটা চাৰ্ট দিছিলোঁ অৰ্ডাৰ চাৰ্টটো যেনেকুৱা তেনেকুৱা নাপালোঁ কাপোৰটো ইমানে ইমান বেড কোৱালিটি হয় ভাল নালাগিলে মানে পচন্দ নহ'লে আকৌ চাৰ্টটো ৰিটাৰ্ণ কৰিব লগা হ'ল